আমাৰ ওচৰত থকা চৰকাৰী হস্পিতেলখনৰ নাম হ'ল শ্বহীদ কুশল কোঁৱৰ চিভিল হস্পিতেল আমাৰ এই হস্পিতেলখনত বিভিন্ন ৰোগ চাবৰ বাবে বহুতো চিকিৎসক পোৱা যায় আৰু লগতে বহুতো এম্বুলেঞ্চৰো সুবিধা আছে আমাৰ এই হস্পিতেলখনত যিসকল লোকৰ আয়ুষ্মান কাৰ্ড থাকে তেওঁলোকক সকলো ফালৰ পৰা বিনামূলীয়াকৈ সুবিধা প্ৰদান কৰা হয় আমাৰ এই হস্পিতেলখনত মেলেৰিয়া ৰোগৰ পৰীক্ষা হাপাটাইটিছৰ পৰীক্ষা এইচ আই ভি পৰীক্ষা তেজৰ পৰীক্ষা সকলোবোৰ এইবিলাক বিনামূলীয়াকৈ কৰোৱা হয় লগতে আল্ট্ৰা ছাউণ্ড চিটি স্কেন এম আৰ আই এক্স ৰে' এই সকলোবিলাকৰ সুবিধা আছে